কাপোৰ ধুবলৈ আমাৰ সুবিধা আছে ওচৰতে নৈ আছে নৈত নি ধুওঁগৈ নহ'লে টিউবেল আছে টিউবেলতো ধুও আমাৰ সুবিধাবিলাক বৰ ধুনীয়াকৈ সুবিধা আছে আমি আৰু ৰ'দ ৰ'দ দিলে ৰ'দ দিলে ভালকৈ ধু আমাৰ পানীবিলাক চাফ চিকুণ কৰি ধুবলৈ ধুই পিনি ৰ'দত দিব পৰা হয় আমাৰ ইয়াত আমি বাল্টিঙতে তিয়াই পিনি নৈলে লৈ যায় আমাৰ মানুহবিলাকে চবে লগ লাগি কাপোৰ ধুবলৈ নৈ ওচৰতে আছেই আৰু পুখুৰীও আছে তেনেকৈ টিউবেল আছে আৰু পানীবোৰ খুব কম খৰচতে আমাৰ কম হেৰিতে আমি সুবিধা কৰি ল'ব পাৰোঁ আমি এবিলাক এইবিলাক আমাৰ ইমান দিকদাৰ নাই পানীৰ কাৰণে আমাৰ ৱাচিঙ মেচিন নাই কিনো আমাৰ ৱাচিঙ মেচিন আমি পৰ্যায়ত আমি গাঁৱৰ ৰ্ৱাচিঙ মেচিন ব্যৱহাৰ নকৰোৱে প্ৰায় নালাগেও আমাক নৈতো আছে আমাৰ সুবিধা তাতে নৈ কিনাৰতে মেলি থৈ আহিব পাৰি কাপোৰ কানি পানীও সিমান অভাৱ নাই নৈত চফা পানী বাৰিষা হ'লে অলপ দিগদাৰ হয় হয় যদিও আমাৰ তেতিয়া টিউবেল আছে নাদ আছে পুখুৰী আছে এইবিলাকত ধুব পৰা হয় আমাৰ সিমান দিগদাৰ নাই